এক মিনিট হাঁ হেল্ল' অঁ কেনেকুৱা ভালে আছা আছোঁ আছোঁ চাহ তাহ খালা নাই অঁ অঁ আমি চাহৰ জুতি লৈ আছোঁ বিহু কেনেকুৱা গ'ল অঁ অঁ বিহু প্ৰগ্ৰেম চৰগেম হৈছে নাই অঁ অঁ অঁ ভালে হ'ল ভালে হ'ল হেৰি নহয় এইবোৰ চাকৰি তাকৰি কিবা মোৰ এপ্লাই কৰিলেও চাকৰি তাকৰি নোপোৱা হ'লোঁ যে এতিয়া মই অঁ কিন্তু অঁ নহয় এপইণ্টমেণ্ট ক'ত দেখিম সেইটো এপইণ্টমেণ্টটোতো দেখাই নাই জবটো ঢেৰ মুকলি হৈছে

কি হয় এতিয়া এইটো ওপৰ মহলে জানিব

কিন্তু এতিয়া এনেকে থাকিলেনো আমাৰ নিৱনুৱাসকলৰ সংস্থাপন কেনেকে কি হ'ব সেই বিষয়েতো মানে ভাবিবলগীয়া হৈছে অঁ সেই বিষয়েতো আমি আলোচনা কৰিবলগা হৈছে তাকে মানে কি হৈছে জবটো য'ত ত'তে ওলায় কিন্তু এপ্লাই কৰিলেতো চাকৰি নাপায় পাইছে বুলি পাইছে বুলি কোৱা শুনিছোঁ কিন্তু নিৰ্দিষ্ট এটা এৰিয়া ভিতৰত গম পাব লাগে হয় নহয় বোলে নহয় এই পুলিচতে বোলে এনেকৈ আমুকৰ পিতেকটো সোমালে পায় বৰ ভাল কথা বা সেই মাষ্টৰ সোমালে বা কিবা যিকোনো এনি জবত সোমোৱাটো তেনেকৈ গমেই পোৱা নাই ক্ৰমান্ৱয় বৃদ্ধি বাঢ়ি বৃদ্ধি হৈ হে গৈ আছে প্ৰজন্ম ডাঙৰ হৈ আহি আছে অঁ বাঢ়ি গৈ আছে এই নাই হোৱা নাই হোৱা নাই হোৱা একোৱে হোৱা নাই তাকে লৈ চিন্তিত এতিয়া হ'ব এই আকৌ পাতিম কেতিয়াবা কথা